হেল্ল' হয় তোমাৰ নামটো কি হয় তুমি কি কয় এই জবটোৰ কাৰণে এপ্লাই কৰিছিলা ন হয় মানে তুমি তোমাৰ বয়স কিমান হয় তুমি কি কয় তুমি কিমানলৈকে পঢ়া আছা হয় বি এত অঁ মানে কিমান পাৰ্চেন্টেজ কিমান আছিল তোমাৰ বি এত এইটি ছেভেন ন ঠিক আছে আৰু তোমাৰ ঘৰ ক'ত অঁ তোমাৰ এক্সপেৰিয়েন্স আছেনে বেলেগ জব কৰা তোমাৰ বেলেগ জবত আগতে কৰি চাইছিলানে হয় প্ৰথম ন তোমাৰ কি কয় এই জবটোৰ কাৰণে যে এপ্লাই কৰিছা তুমি ইমান উৎসাহিত কিয় মানে জবটো

অঁ তোমাৰ কি কয় হেৰি মানে তোমাৰ মানে কি হ'ল চেলাৰীটো কিমান বিচৰা তুমি ফ'ৰ্টি ফাইভ ন আৰু তুমি কিবা তোমাৰ ঘৰটো ক'ত আছিল অঁ তুমি এদিন আহিবা ন'হলেবা কি কয় অফিচলে আহিবা অঁ তুমি এতিয়া ক'ত আছা হয় অঁ তুমি মনডে' আহিবা নহবা নটা বজাত অফিচ পোৱাকৈ অঁ হেৰি এতিয়া মানে কি কয় তুমি চেলাৰীটো কিমান ফ'ৰ্টি ফাইভ থাউজেণ্ড বিচৰা ন

ঠিক আছে তেনেহ'লে দিয়া